মানুহে যেতিয়া ড্ৰয়িং বা আৰ্ট নতুনকৈ কৰিবলৈ শিকে তেতিয়া হয়তো ভুল সৰু সুৰা ভুল হ'ব পাৰে যেনেকৈ যেতিয়া মই প্ৰথমতে শিকিছিলো মই কম সময়তে বস্তুটো ধুনীয়া কৰি গঢ়ি খুজি গঢ়িব খুজিছিলোঁ যিহেতু যোনটো মানে সম্ভৱ নহয় কিয়নো আমি এটা বস্তু বাৰে বাৰে বাৰে বাৰে কৰি কৰিহে শিকো সেইটো কথাটো আমি এদিনতে শিকি পেলাই শিকিব ল'লে মন বেয়া কৰি লাভ নাই পাৰিলে আমি বস্তুটো ভালকৈ বুজিবৰ চেষ্টা কৰিব লাগে কি ক'ৰপৰা কেনেকৈ কি হৈছে কিন্তু বহুত মানুহে সিমানখিনি ধৈৰ্য দেখাব নোৱাৰে ভাল আৰ্টিষ্ট এজন হ'বলৈ গ'লে মই ক'ম কি আপুনি টেকছ টেকনিকছবোৰ ভালকৈ চাব লাগিব সেইটো ভালকৈ মাথাত

ইম্প্ৰিণ্ট কৰি ল'ব লাগিব যে ব্ৰাছৰ কিমান জোৰকৈ ধৰিছে কিমান কিমান কি লৈছে ৰঙবোৰ ভালকৈ মিলিছে নে নাই সেইবিলাক এটা সময়লৈ শিকিব লাগিব আৰু যদি ইমান এইখিনি যেতিয়া আপুনি কৰি লয় তেতিয়া মোৰ হিচাপে আপুনি এটা এজন আৰ্টিষ্ট হ'বলৈ বা আৰ্ট কৰিবলৈ সফল হ'ব